মই এটা ওৱান প্লাছ ফোন কিনিছিলোঁ ফোনটো বহুত কমফৰ্ট হয় বেটেৰী বেক আপ ভাল ভিডিঅ' কোৱালিটি ভাল ফটো কোৱালিটি ভাল সকলো ফালৰ পৰাই ফোনটো বহুত ভাল আৰু বহুত উন্নত মানদণ্ডৰ সকলোৱে ফোনটো কিনিবলৈ মই